হয় দৌৰা কামটোৱে মোৰ স্বাস্থ্য বহুতখিনি সুস্থ কৰি তুলিছে মই দৌৰাৰ বিষয়ে মই এটাই ক'ব বিচাৰোঁ যদি দৌৰ মাৰি থাকে বা দৌৰ কৰ কামটো চলাই থাকে তেতিয়া যিকোনো কাম ৰাতিপুৱাৰ পৰা গধূলিলৈকৈ যিমানখিনি কাম আছে একদম সুস্থভাৱে কৰিবলৈ সক্ষম হয় যদি স্বাস্থ্যটো সুস্থ হৈ থাকে মানসিকভাৱেও মানুহজন সুস্থ হৈ থাকিব পাৰে আৰু স্বাস্থ্যটো ভালে ৰখাটোৱে হৈছে দৌৰটো কৰি থাকিলে স্বাস্থ্য ভালে ৰাখিব পাৰি আৰু দৌৰ মাৰি থকাৰ লগে লগে দেহৰ যিমানখিনি সৰু সুৰা বেমাৰ সৰুৰ পৰা ডাঙৰলৈকে বহুতখিনি বেমাৰো শেষ হৈ যোৱা সম্ভাৱনা থাকে আৰু ৰাতিপুৱা দৌৰ মৰাৰ লগে লগে মান মানুহবিলাক মানুহবোৰৰ এনাৰ্জী এটা ফিল হৈ থাকে